অনলাইনত মোৰ অৱশ্যে অভিজ্ঞতা কম কিন্তু মোৰ ল'ৰাই অনলাইনত মোৰ কাৰণে চাৰ্ট এটা অৰ্ডাৰ কৰিছিল আৰু চাৰ্টটো পিন্ধি মই কম্ফৰ্ট পাইছোঁ ভালে পাইছোঁ আৰু তাৰ যিটো প্ৰাইছ সেইটো ৰিজনেবল বুলি মই অনুমান কৰিছোঁ চাৰ্টো মই পিন্ধিয়ে আছো আৰু খুবেই ভালেই মানে মোৰ কমেণ্টো এইটো ভালেই দিব লাগিব চাৰ্টটো সম্পৰ্কত গতিকে চাৰ্টটো ঠিকে আছে মই অনলাইনৰ প্ৰতি মোৰ যিটো বিশ্বাস সেইটো ঠিকে আছে